হেল্ল' অঁ এইয়া আছোঁ ভালেই আছোঁ ভালেই আছোঁ তোৰ ভাল ঘৰতে আছোঁ ঘৰতে আছোঁ অঁ পাতিছে অ' মাজুলীত ৰাস নহ'লে আৰু ৰাসটো অসমীয়াৰ পাতেই ইংৰাজী তাৰিখটো চোৱা নাই পায়

আহিবি আৰু অঁ অঁ ভালেই বাৰু অঁ ঘাটৰপৰা আনিমগৈ অঁ অঁ ঘৰত ভালেই আৰু ইয়াত ৰাস চামগুৰি সত্ৰত সেইখন সত্ৰ মুখাৰ কাৰণে বিখ্যাত তাৰপাছত দক্ষিণপাটত চাম তাৰপৰা দক্ষিণপাটৰ ৰাস ধুনীয়া ৰাস একেবাৰে মানে ৰাসৰ যিটো মানে হেৰি প্ৰথম মানে যেনেকৈ পাতিব লাগে সত্ৰত তেনেকৈয়ে পাতিব তাৰপাছত গড়মূৰত গড়মূৰত ধুনীয়া ৰাস পাতে অঁ অঁ মূৰ্তিৰাস মূৰ্তিৰাস মানে হেৰি আকৌ এই বৃন্দাবনৰ যিটো দৃশ্য সেইটো মূৰ্তি এই কৃষ্ণই অঁ কৃষ্ণই গৰু চৰুৱা সেইটো চিৰিজ সেইটো চেপ্তাৰ সেইটো মূৰ্তি অঁ হলতো বাজে হলত হলতটো গড়মূৰত চবতকৈ ভাল তাৰপাছতে কমলাবাৰীত ভাল সেইয়াই অঁ অঁ এই উত্তৰ কমলাবাৰীত আৰু এবাৰ ৰাস চালে আকৌ চাই থাকিবলৈ মন যাব তাহাঁতৰ মানে হেৰিয়ৰ দৃশ্যটো বহুত ভাল এই ৰাধাৰ পানী আনিবলৈ যোৱা সিহঁতে সত্ৰৰ মাজত যিটো ডাঙৰ পুখুৰী আছে তাত নাও পেলাই তাত ৰাধাক উঠাই নিয়ে কৃষ্ণই অঁ অঁ অঁ অঁ অঁ অঁ মুখা অঁ মুখা ৰাস হয় মুখা ৰাসো হয় আৰু কিছুমান মুখা নিপিন্ধাকৈয়ো হেৰি হয় বাৰু ওলাই কিন্তু হেৰি মুখা হয় অঁ অঁ অঁ তাত ভাল পাবি ভাল পাবি অঁ দিনত বজাৰ হয় ডাঙৰ বজাৰ অঁ ভাল লাগে মিলে মিলে মানে হেৰি সত্ৰৰ যিবোৰ আৰু সাগৰত যেনেকৈ পাতে তেনেকৈয়ে পাতে কিন্তু এই টিকেট চিষ্টেম যিবিলাক সেইবিলাক অকণমান হেৰি হৈছে আৰু ভাল শিকায় অঁ অঁ এই সেই টিকেটবিলাক অকণমান আধুনিকা

সত্ৰত নহয় আৰু সত্ৰত হেৰিয়ে অঁ ল'ৰাই

হলত ছোৱালীয়ে লয় হলত মানে এনেই যিখিনি পুৰুষৰ ভাও সেইখিনি পুৰুষে লয় যিখিনি মহিলাৰ ভাও থাকে সেইখিনি মহিলাই লয়

অঁ অঁ তাত আকৌ চব মহিলাই আগতে মই তাত চাবলৈ নাই যোৱা পায় অকণমান আমাৰ ইয়াৰপৰা দূৰ হয় নহয় অঁ এইবাৰ চামগৈ আৰু

অঁ আহিবি